হেল্ল' হ কোথাই আছেন কত আছে না আপুনি ক'ত আছে অঁ আপুনি যাব নে নাই এই যে অফিছত অঁ ট্ৰেইনিং আছে কিবা কিবি দি আছে বোলে সেইকাৰণে আপোনাক আমি ফোন কৰিলোঁ আপোনাৰ কি ভাত পানী হ'লনে নাই অঁ যাবতো তেনেহ'লে আমি ভাবছিলোঁ দছটাতে ওলাম দেখো হোৱা নাই মোৰো হোৱা নাই ত' অলপ দেৰিকৈ যাম অঁ ভাত বনাইহেনা তাৰ পিছতে যাম আপুনি যখন ৰেডি হ'ব মোক ফোন কৰিব যে মই ওলালে ফোন কৰিব আমাক তেনেহ'লে আমিও ওলাম একেলগে অঁ গুচি যাম আৰু সুধি আহোঁ কি ট্ৰেইনিংটো হৈ আছে অঁ অঁ অঁ তাকেতো কি ক'ব কি কি ট্ৰেইনিং হওক ন কি হওক আৰু সুধি আহোঁ তাৰপিছতে চিন্তা কৰিম কি কৰিম নে নকৰিম গম পাইছে বাইদেউ

তেনেহ'লে আপুনি কিন্তু মোক ফোন কৰিব হাঁ মই ৰখি থাকিম আপোনাৰ কাৰণে আপুনি তাতে থাকক ঘৰতেই থাকক ঠিক আছে হ'ব দিয়ক বাইদেউ ৰাখকচোন বহুতো ৰাতি হৈ গৈছে